অঁ হেল্ল' কোনে কৈছা বাৰু অঁ কোৱা কোৱাচোন কিবা কাম আছিলে নেকি

অঁ অঁ জ্বৰ চৰ হৈছে নেকি

অঁ মই যাবলৈ পাৰিমনে নোৱাৰিম সঠিককৈ ক'বপৰা নাই মই এইকেইদিন মানে য'তে ত'তে গৈ গৈয়ে আছোঁ নাই তুমি নহ'লে আমাৰ হেৰিয়লৈকে লৈ আহিবা কেহ অঁ কেহানিকে আহিবা মই থাকিম তুমি নহ'লে হেৰি কাম এটা কৰিবা কাইলৈ এঘাৰটামান বজাত পোৱাকৈ লৈ আহিবা

তোমাৰ এইটো হেৰি আকৌ মানে কুকুৰটো এইটো আমাৰ লোকেল হেৰিনে নে বেলেগ হেৰি অঁ লোকেলেই মানে বিলাতী নহয় অঁ অঁ অঁ কেনেবাকৈ হেৰি আকৌ ঠাণ্ড চাণ্ডা পালে পাই পিনে জ্বৰ চৰ হৈছে নেকি

অঁ কালি তুমি লৈ আহিবাচোন চাৰে মানে চাৰে দহটা এঘাৰটা বজাত পোৱাকৈ লৈ আহিবা মই চাই দিম কি হৈছে অঁ আগতে এনেই তাক বেজী চেজি দিয়া হৈছে নেকি বাৰু অঁ অঁ আৰু কিবাকিবি হেৰি মানে কিবা দৰৱ পাতি খোৱাই থাকা নেকি তাক অঁ অঁ আৰু বেজী মানে যেতিয়া দিবলগীয়া হয় তেতিয়া টাইমে টাইমে দিয়ে থাকা চাগে অঁ অঁ এইটো অঁ অঁ ঠিক আছে তুমি কাইলৈ চাৰে দহটা এঘাৰটা বজাত পোৱাকৈ লৈ আহিবা অঁ ঠিক আছে হ'ব দিয়া